হয় মোৰ ঘৰ দৰং জিলাত এখন ভিতৰুৱা গাঁৱত পানীৰ পৰিমাণ যথেষ্ট হৈ থাকে আমাৰ বাৰিষা কালত বানপানী হয় দ' ঠাই সেই অনুপাতে আমাৰ ইয়াতে মাছ কাছৰ সুবিধা বহুতে থাকে কিন্তু চৰকাৰৰ ফালৰ পৰাও যদি কিছুমান সুবিধা আমাক দিয়ে যেনে ধৰা হ'ল মাজেৰে এটা জান বৈ গৈছে সেই জানটো যদি আমি বান্ধিব পাৰোঁ সেই বান্ধটো দিলে বান্ধটো কেনেকৈ দিম কি হিচাপত দিম আমি দুখীয়া মানুহ এই অঞ্চলৰ মানুহখিনি প্ৰায়খিনি মানুহে দুখীয়া গতিকে তাক যদি বান্ধি মাছখিনি উঠাই আমি জীৱিকাৰ কাৰণে এটা ব্যৱস্থা ল'ব পাৰোঁ আৰু প্ৰায়ভাগ ঠাইতে তাৰ মানে সৰু সৰু খাল এনেকৈ খান্দি খান্দি মানে মাছ বা বেলেগ হেৰি কৰাৰ কাৰণে খান্দি সেই তাত মাছৰ পোনাও হেৰি কৰে কিছুমানে অলপ ডাঙৰ চাইজৰ খাল খান্দি তাত মানে হেৰি কৰি দিয়ে মাছ আনি দি দিয়ে সময়ত ডাঙৰ হ'লে সেইবিলাকো বিক্ৰী কৰি পাৰোঁ কিন্তু যিখিনি সঁজুলি সেই সঁজুলিবিলাক নথকাৰ কাৰণে আমাৰ অসুবিধা হয় আৰু বিশেষকৈ দ' অঞ্চল আমাৰ যিখিনি ঠাইত আমি আছো আমি বাস কৰিছোঁ সেই অঞ্চলখিনি বিশেষকৈ বহুত দ ব'হাগ জেঠত যেতিয়া বৰষুণ আহে সেই বৰষুণৰ পৰাই তাৰ মানে আমাৰ পানী চাৰো চাইড চাৰো চাইড দিশতে তাৰ মানে আগুৰি ধৰে আৰু লগতে সেই সময়ত জেঠ মাহত যিহেতু মাছৰ পোনা জাগে মাছবিলাক জাগি ওলায় সেই সময়তে তেতিয়াইয়ে তেতিয়াৰ পৰাই আমাৰ এইবিলাকত মাছৰ এই উৎপাদনটো বেছি হয় আৰু সেই লেখিয়াকৈ কিছুমান ঠাইত ধৰিবও অসুবিধা হয় গতিকে যদি চৰকাৰৰ ফালৰ পৰা কিছু সঁজুলিও বিশেষকৈ ডাঙৰ ডাঙৰ নেট বা ঠিক তেনেধৰণৰ মাছ ধৰিব পৰা যিবিলাক মানে সঁজুলি থাকে প্ৰায়খিনি সঁজুলিয়ে দৰকাৰ সেই সঁজুলিখিনি দিলে দুখীয়া চামৰ যিখিনি মানুহ থাকে সেই মানুহখিনিয়ে হয়তো দুই চাৰি পইচা ইনকাম কৰিব পাৰিব তাৰ পিছত আৰু